অঁ বিশাললৈ যাব নেকি ওলাই আহক যায় যদি অঁ অঁ মোৰ কেইটামান বস্তু আনিবলৈ আছে অফাৰ দি আছে বোলে বিশালত অঁ ওলাই আহিব লগতে যাম অঁ অঁ বহী কেইটামানো আনিব লাগিব কাপ নাই কাপ প্লেট আনিব লাগিব সেইকাৰণে আৰু এই পেণ্ট চোলা আনিব লাগিব পাপুলৈ অঁ অঁ অঁ কিহত যাবনো টমটমতে যাম আৰু

অঁ আগবেলাই যাব ন পিছবেলা যাব আগবেলাই যাব নে পিছবেলা যাব অঁ অঁ অঁ ওলাই আহি ফোন এটা কৰি দিব মই ওলাম বাৰু